বৰ্তমান সময়ত অসমীয়া টেলিভিশ্বন চেনেলত প্ৰচাৰ হোৱা বিশেষ কৰি ৰাতি চাৰে আঠটা বজাত ৰামধেনু যিটো চেনেল তাত বেহৰবাৰী আউটপষ্টখন চাই মই খুব ভাল পাওঁ বিশেষকৈ এতিয়া ইমান ভাল লগা নাই আগতে যেতিয়া মোহন আৰু আমাৰ কেকে আছিলে তেতিয়া চাই খুব ভাল পাইছিলোঁ সিহঁতৰ যিটো হাস্য ব্যঙ্গ যিবিলাক অভিনয় চাই খুবেই ভাল লাগে আৰু দিনটোৰ যিমান দিনটোৰ গোটেই অৱসাদবোৰ এই চেনে চিৰিয়েলখন চাই মানে বহুতখিনি আৰাম পোৱা যায় এই বেহৰবাৰী আউটপোষ্টখন মই প্রায়ে চাওঁ আৰু ইয়াৰ উপৰিও বাতৰিবিলাক চাওঁ বিশেষকৈ নিউজ লাইভ চেনেলটো চাওঁ আৰু তেনেকৈয়ে বাতৰিবিলাক প্ৰায় চেনেলবিলাকৰ বাতৰিবিলাকেই চাওঁ বিশেষকৈ বেহৰবাৰী আউটপোষ্টখন চাই বেছি ভাল লাগে মোৰ ৰাতি চাৰে আঠটা বজাত দিয়ে সোমবাৰৰ পৰা শনিবাৰলৈকে